কোভিড নাইণ্টিনৰ সময়ত আমাৰ অঞ্চলৰ পৰিস্থিতি একেবাৰে বেয়া আছিল আমাৰ ওচৰৰে বহুকেইজন ডেকা ল'ৰা ক'ভিডত ঢুকাইছিল আৰু এই ক্ষেত্ৰত এই ক্ষেত্ৰত স্বাস্থ্য বিভাগেও ক'ভিড নাইণ্টিন মহামাৰীৰ কৰা ৰক্ষা পাবৰ বাবে বাবে নিজকে ৰক্ষা পাবৰ বাবে বিভিন্ন ঔষধ পাতি দি ঘৰে ঘৰে ঘূৰি ফুৰিছিল আমি এইটো স্বাস্থ্য বিভাগে যথেষ্ট কষ্ট কৰি যথেষ্ট কষ্ট কৰি তেওঁলোকে এই প্ৰতিঘৰ মানুহ মানুহৰ ঘৰে ঘৰে ঔষধ পাতি দিছিল ক'ভিডৰপৰা মুক্ত মুক্ত পাবলৈ ক'ভিড যেতিয়া হৈছিল আমাৰ মানুহ মানুহবিলাক ৰাতিপুৱাৰপৰা ৰাতিলৈকে বাহিৰত ওলোৱা সোমোৱা বন্ধ হৈছিল তেতিয়া অলপ খাদ্য সমস্যাই দেখা দিছিল তেতিয়া তাৰমানে তেতিয়া খাদ্যবস্তু আমি টাইমত পোৱা নাছিলোঁ খাদ্যবস্তু টাইমত পোৱা নাছিলোঁ টাইম ধৰি এটা সময়ত অকণমান খোলা দিয়ে সেই সময়খিনিতে আমি এই বজাৰ সমাৰকিনি কৰি মুখত মাক্স মাৰি বা হাতত চেনিটাইজাৰ লৈ বস্তু বাহানি অলপ বজাৰ কৰি আকৌ ঘৰত সোমাওঁ মুঠতে আমি ক'ভিডৰ সময়ত বহুতো তাৰমানে কষ্ট ভোগ কৰিবলগীয়া হৈছিল কিন্তু এই ক্ষেত্ৰত স্বাস্থ্যকৰ্মীসকলে তেওঁলোকে অশেষ কষ্ট কৰি তেওঁলোকৰ সেৱা আগবঢ়াইছিল তেওঁলোককো এই চেগতে আমি ধন্যবাদ জনাইছোঁ